হেল্ল' জিঅ' কাষ্টমাৰ কেয়াৰ হয়নে মই কথা এটা জানিবলৈ ফোন কৰিছিলোঁ যিটো টু নাইণ্টি নাইনৰ যিটো ৰিচাৰ্জ প্লেন আছিলে সেই প্লেনটো বোলে এতিয়া সলনি হৈছে মোৰ ফোনলৈ কালি এটা মেছেজ আহিছিলে আৰু মই যিহেতু টু নাইণ্টি নাইনৰে ৰিচাৰ্জ কৰি আছিলোঁ তাত যিখিনি বেনিফিট পাইছিলোঁ হানড্ৰেড এছ এম এছ পাইছিলোঁ বা ডেইলি ওৱান পইণ্ট ফাইভ জি বিকৈ ডাটা পাই আছিলোঁ কিন্তু এতিয়া সলনি হ'ব বুলি এটা মেছেজ আহিছে সেয়ে মই জানিবলৈ ফোন কৰিছোঁ নতুনকৈ কি কি আপোনালোকে এড কৰিছে বা কি কি চেঞ্জ হৈছে এই প্লেনটোত মোক জনাব পাৰিব নেকি